বাইছ জুন দুহেজাৰ দুই তেইছ এপ্ৰিল দুহেজাৰ তেইছ দহ জুন দুহেজাৰ বাৰ পোন্ধৰ আগষ্ট দুহেজাৰ তেৰ একত্ৰিছ ডিচেম্বৰ দুহেজাৰ একৈছ